সাঁতোৰাৰ সময়ত মই কেতিয়াও বাধা বা প্ৰত্যাহ্বান সন্মুখীন হোৱা নাই কিন্তু নদীৰ ঢৌ যেতিয়া পানী বাঢ়ি থাকে বাৰিষা হয় তেতিয়া মানে নদীৰ ঢৌটো আহে ঢৌটোৰ কাৰণে অকণমান কষ্ট হয় তথাপিও মনটো সাহস কৰি পেলাই সাঁতুৰি যাওঁ মই যেতিয়া সৰু হৈ আছিলোঁ সৰু হৈ থাকোঁতে মই প্ৰথম দেউতাৰ লগতে সাঁতুৰিব গৈছিলোঁ ব বাও দেউতা বাই ভনী পেহী তেন আমাৰ পৰিয়াল আছিলে মানে কি জইণ্ট ফেমিলী আছিলে তে জইণ্ট ফেমিলিৰ লগত আমি যেতিয়া আছিলোঁ তেতিয়া মানে প্ৰথম মই সৰু অৱস্থাত সৰু অৱস্থাত থাকোঁতে বহুত সৰুৰ পৰাই আমি যিহেতু পানীৰ মাজৰেৰে ছোৱালী নহয় জানো পানীৰ মাজতে আমি ডাঙৰ দীঘল হৈছোঁ সেইটো কাৰণে পানীৰ পানীৰ কাৰণে ইমান ভয় নালাগে বাও সাঁতুৰিব জানো তথাপিতো কেতিয়াবা এনেকুৱা প্ৰবল প্ৰবল মানে এনেকুৱা এটা হেৰি আহে মানে পানী ঢৌ আহে সেই ঢৌটোত সাঁতুৰিব যাব ভয় লাগে কিন্তু সৰু সুৰা পানী বা সৰু সুৰা জান নদী এইবিলাকত সাঁতুৰিবলে ভয় নালাগে আৰু তেনেকুৱা বাধা অহা নাই বাৰু যেতিয়া অশান্ত ঢৌ আহে বা পুল বন্ধ হয় তেনেকুৱা কাৰণত আমি সাঁতুৰিব নাযাওঁ সৰু সৰু পানীত আমি সাঁতুৰিব যাওঁ বাৰু মই বহুত সৰুতে সৰুৰ পৰাই সাঁতুৰিব শিকিছোঁ দেউতাৰ লগতে শিকিছোঁ এতিয়া মানে পানী হ'লেও কোনো মানে বাৰিষা ছিজেনতে হওক যেতিয়াই হওক আৰু পানী হ'লে নদী যদি ছিগিলে মানে ধৰক তেতিয়া আমি মান ভয় নালাগে আৰু আমাৰ ওচৰ চুবুৰীয়া আমাৰ প পৰিয়ালৰ মানুহবিলাককো কওঁ আৰু সাঁতুৰিলে ভাল স্বাস্থ্যৰ কাৰণেও ভাল স্বাস্থ্যটো ভাল হৈ থাকে আৰু যেনেকৈ তেনেকে হ'লেও পানীৰ পৰা নিজকে বচাব পাৰে পানী জেগাৰ পানী জেগাত কেতিয়াবা যাবলগীয়া হ'লেও বা এনেকুৱা কোনো ঠাই নাই ন পানী নহয় য'ত নেকি পানী নহয় এনেকুৱা কোনো ঠাই নাই বৰষুণ দিয়াৰ লগে লগে সৰু সুৰা পানী সবতে হয় কিন্তু এনেকুৱা জেগা আছে নদী ছিগি যোৱা সম্ভাৱনাও থাকে আৰু নদী হয়তো ছিগিছেও এই তেনে ক্ষেত্ৰত নদী ছিগাৰ সময়ত বা কেতিয়াবা ক'বাত যাবলগীয়া হ'লে নাাৱৱে নাওত কেতিয়াবা নদী পাৰ হ'ব লগা হ'লে কেতিয়াবা নাওখন যদি আকস্মিকভাৱে যদি দুৰ্ঘটনা হয় সাঁতুৰিব জানিলে তেনেকেও প্ৰাণ বচাব পাৰে সাঁতুৰি প্ৰাণ বচাব পাৰে আৰু সাঁতোৰাৰ ওপৰত সকলোৱে অকণ অভিজ্ঞতা থাকিব লাগে সৰুৰ পৰা পানীৰ লগত মানে কি সৰু ল'ৰা ছোৱালী সৰুৰ পৰাই পানী অকণমান ভয়টো খোৱাব নালাগে পানীৰ ভয় খুৱাব নালাগে কিন্তু সাঁতোৰাবৰ কাৰণে শিকাব লাগে সাঁতুৰিবলে শিকাব লাগে আৰু প্ৰবল ঢৌত কেনেকৈ মানে কি ইমানো বেছি ঢৌ হ'লে হয়তো জনা মানুহেও সাঁতুৰিবোৰ নজনা হৈ যায় গতিকে বহুত জোৰছে আহেতো সাঁতোৰ মানে কি নদীৰ ঢৌতো বহুত জোৰত আহে যে সেইটো কাৰণে ঢৌ আহিলে মানে আঁতৰি দিব লাগে বা পাৰলে গুচি আহিব লাগে বেছি ঢৌ ঢৌ হ'লে মানে গুচি আহিব লাগে পাৰলৈ উঠি দিব লাগে আৰু সাঁতোৰ মইতো অতিক্ৰম কৰিছোঁ মইতো বহুত দূৰ অতিক্ৰম কৰিছোঁ বাাৰ সাঁতুৰি আমি বাৰিষা আমাৰ যিহেতু খেতি নদীৰ কামটো পাৰে আমাৰ ঘৰ নদীৰ ইটো সিটো পাৰে খেতি পথাৰ আমাৰ খেতিৰ কাৰণেতো যাব লাগে সাঁতুৰি তাৰ কাৰণে নদী পাৰ হৈ যাব লাগে আমাৰ বাকীবোৰ যেতিয়া খেতিলে যায় খেতিলে যাওঁতে বাকীবোৰ মানুহ মানুহ মানে হেৰিয় দিয়ে দলঙৰ দলঙৰ ওপৰেদি বা নাও ভোৰ এনেকুৱা লৈয়ে ওলাই মানে পাৰ হৈ যায় কিন্তু মই সাঁতুৰিব জানো যে এইটো কাৰণে মই সাঁতুৰিয়ীয়ে পাৰ হৈ যাওঁ আৰু সাঁতুৰি পাৰ হৈ যাওঁ সাঁতুৰি আকৌে পাৰ হৈ আহোঁ সাঁতুৰি পাৰলে যাওঁ ঘৰলে আহোঁ সাঁতুৰি সাঁতুৰি ভালো লাগে মই ভাল পাওঁ সাঁতুৰি কিন্তু বেছি পানী হ'লে সাঁতুৰিব নাযাওঁ ভয় লাগে ভয়ৰ ভয় লাগে ক'ব নোৱাৰি কাৰ কেতিয়া দুৰ্ঘটনা হয় কাৰ কেতিয়া কি হৈ যায় কোনেও ক'ব নোৱাৰে ন সেইটো কাৰণে মানে কি সাঁতোৰাটো সেইটো নিজৰ বিদ্যা বুলি ক'ব লাগিব সাঁতোৰাটো নিজৰে এটা বিদ্যা সেই বিদ্যাটো থাকিলে ভৱিষ্যতৰ কাৰণে পানী দুনিৰ ভয় নাথাকে পানীৰ কাৰণে ভয় নাথাকে সাঁতোৰা বিদ্যাটো হাতত থাকিলে আৰু প্ৰত্যেকৰে এটা এটা বিদ্যা থাকিব লাগে সেয়ে মোৰ সাঁতোৰাবিদ্যাটো আছে যেতিয়া মই ভাল পাওঁ সাঁতুৰি আৰু যেতিয়া প্ৰথম যেতিয়া মই শিকিছিলোঁ সাঁতোৰ সাঁতুৰিব শিকাইছিলে মোক তেতিয়া মই গৈছিলোঁ কিন্তু তলত পানীৰ তলত সোমাই গৈছিলোঁ কিন্তু দেউতাই ভালেকৈ বচালে আৰু বচোৱা কাৰণে আজি সেই তেতিয়াই মই প্ৰথম সাঁতুৰিব সেইটো শিক্ষা যেতিয়া পালোঁ যে এনেকে কৰিলে হাত ভৰি মাৰিলেহে সাঁতুৰিবলে শিকে মই হাত ভৰি নমৰাকে আছিলোঁ কাৰণে পানীৰ তলত গৈছিলোঁ বহুত পানীও খাইছিলোঁ আৰু বহুত মানে কষ্টও পাইছিলোঁ সানিশাহতো কষ্ট পাইছিলোঁ পানীও খালোঁ সেইটো কাৰণে ভয় লাগিছিলে কিন্তু ভয় কৰিলে নহ'ব যিহেতু আমি পানীৰে জেগা মানুহ নহয় জানো সেইটো কাৰণে সাঁতুৰিব সেইদিনাখনিৰ প সাঁতুৰিবলে শিকিছোঁ সাঁতোৰাটো চবৰ কাৰণে ভালেই সেইকাৰণে ময়ো ভাবোঁ কোনোবা যদি সাঁতুৰিব নজনা মানুহো আছে কিবাকেই নহ'লেও অকণমান সাঁতুৰিব শিকিব লাগে বা সাঁতুৰিব জানিব লাগে সাঁতুৰিব জানিলে মানে কেতিয়াও পানীৰ কাৰণে ভয় নাথাকে মৰণ নাথাকে আৰু সেইটো কাৰণে মানে সকলোৱে সাঁতুৰিব লাগে আৰু অশান্ত ঢৌ পুল বন্ধ এনেকুৱা বাৰু দুৰ্ঘটনা হোৱা নাই সৰুতে মুঠতে সেইটোৱে অকণমান ভয় থাকি গ'ল আৰু তথাপিতো অধিকতম পানী হ'লে মানে এতিয়াও ভয় লাগে